আমিতো পুৰণা পুৰণি কালত বহুত খেলা খেলে খেলে খেলিছিলোঁ কিন্তু সেইবোৰ এতিয়া আজিকালি নোহোৱাৰ নিচিনা হ'ল তথাপিও আমি স্কুলত দৌৰা খেলা কাবাডী ৰছী টনা তাৰপিছতে কলহ ভঙা চকুত কাপোৰ বান্ধি কলহ ভঙা তাৰপিছতে তিনি ঠেং তিনি ঠেঙীয়া দৌৰ তাৰপিছত আৰু বহুত পিঠিত পিঠিত এই ছাত্ৰ ছাত্ৰীৰ পিঠিত উঠাই লৈ ফেলাই তেনেকৈ দৌৰ দিছিল দৌৰ মাৰিছিলোঁ তাৰপিছতে পিছফালে গুটি পিছফালে পিঠিত গুটি বহি চাৰিওফালে ঘূৰণীয়াকৈ বহি লৈ পিছফালে গুটিবোৰ দি তা কোন কাৰ পিছফালে গুটিটো আছে সেইবিলাক বিচাৰ কৰিছিলোঁ তাৰপিছতে আমি হেৰি চাৰিওফালে মিউজিক চিয়াৰ এইবোৰ খেলা খেলিছিলোঁ এইবোৰ খেলাৰ বিনিময়ত আমাৰ ল'ৰা ছোৱালীখিনিৰ মাজত একতাৰ ভাৱটো বহুতখিনি জাগি উঠিছিল তেওঁলোকে ইজনৰ সিজনৰ লগত এটা আ আকৰ্ষণ হৈছিল আকৌ ডাঙৰ ক্লাছৰ লগত বা সৰু ক্লাছৰ লগত এটা ডাঙৰ সম্বন্ধ এটা গঢ়ি উঠিছিল মিউজিক চেয়াৰ খেলিলে সৰু সৰু ল'ৰা ছোৱালীবোৰ বহাই দিছিল বহাই দিয়াৰ তাৰ পিছে পিছে আমাৰ ডাঙৰবোৰে ঘূৰি ফূৰি তেনেকৈ চিয়াৰত বহিছিল সেইবিলাকৰ পৰা বহুত এটা অভিজ্ঞতা হৈছিল এইবোৰ খেলাৰ বিনিময়ত কিছুমান শাৰীৰিক মানসিক আৰু দৈহিক অভিজ্ঞতাও কিছুমান হয় আৰু ব্যায়াম হিচাপেও কিছুমান শাৰীৰিক ব্যায়াম হৈছিল শিক্ষকৰ ফালৰ পৰাও মানে বহুখিনি আমি অভিজ্ঞতা পাইছিলোঁ এতিয়া আজিকালিও কিছুমান বিহু পূজা এইবিলাকত আছে বিহুত কম্পিটিচন আছে ৰছী টনা আছে এফালে একফালে ডাঙৰ ডাঙৰবোৰ এফালে সৰুবোৰ এনেকৈ ধৰি পেলাই ৰছী টনা খেলিছিল এইটো এটা বি বুদ্ধি বুদ্ধিৰো পৰিচয় আৰু শাৰীৰিক এটা মানে ব্যায়াম এটা হৈ যায় এনেকুৱা খেলা খেলিলে এতিয়া কলহ ভাঙা খেলাটো এটা বৌধিক জ্ঞান এই বৌধিক জ্ঞানৰ পৰাও মানে বহুত মানুহৰ দৃষ্টিশক্তি বে ব্ৰেইনৰ কথাও আহি গৈছে বহুতখিনি খেলা ধূলাৰ যোগেদি দৌৰ খেলাৰ পৰাও মানুহৰ দৈহিক দৈহিক শক্তি শাৰীৰিক ব্যায়াম তাৰপিছতে হাত ভৰি চা চলনা তেজ সঞ্চালন সকলোবোৰ অভিজ্ঞতাই আহি পৰিছিল এইবোৰ খেল খেলাৰ ওপৰত কলহৰ ভাঙাবোৰ খেলাৰ কৰিলে মানুহৰ এটা দৃষ্টিশক্তি আহি যায় এতিয়া আকৌ চকুত কাপোৰ বান্ধি কুকুৰা চৰাই চৰাই ধৰিব দিয়ে চাৰিওফালে ঘূৰণীয়া হৈ লয় কুকুৰা চৰাই এটা এৰি দিয়ে চকুত কাপোৰ বান্ধি ধৰিব দিয়ে খুব এটা ফূৰ্তি বা ম মনোৰঞ্জনৰ খেলা বহুত মনোৰঞ্জনৰ খেলাবোৰ বৰ্তমান খেলি আছিল আগতেও আমি খেলিছিলোঁ এতিয়াও বৰ্তমান খেলি আছে এইবোৰ খেলা এ কাবা এতিয়া কাবাডী তা বল খেলা ল সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে স্কুলত বল খেলা খেলা হয় আকৌ ডাঙৰবিলাকৰ কাৰণেও ফিল্ডত ডাঙৰকৈ বল খেলা খেলিছিল তাৰপিছত স্মৃতি শক্তি খেলা এটা আছিল কিছুমান বস্তু মানে টেবুলত থৈ দিয়ে চিনাকি বস্তু কিছুমান থৈ দিয়ে তৎক্ষণাতে চাই আকৌ কাপোৰেৰে ঢাকি দিয়ে কাপোৰখিনি বস্তুবোৰ এইটো এটা স্মৃতি শক্তি খেলা তৎক্ষণাতে অলপ সময় চায় কিমানবোৰ বস্তু দেখিব পাৰিলে বা দেখা পালে মনত থাকিলে সেই সেইটো বুদ্ধি কৰিব সেইটো এটা স্মৃশক্তি স্মৃতিশক্তিৰ কাৰণে সেইটো পৰীক্ষা কৰা হয় এতিয়াও কৰে সেইবোৰ খেলা আগতেও আমি কৰিছিলো সৰুকালৰ পৰাই সেইবিলাক কৰা হৈছিল এতিয়াও কৰে সেইবিলাক খেলা তাৰোপৰি বল খেলা কাবাডী লুকা ভাকু লুকা ভাকু খেলাটো তাৰছতে হেৰি ক্ৰিকেট ক্ৰিকেট খেলা খেলে কিন্তু আগতে সৰু ল'ৰা ছোৱালী ইমান সিহঁতে ক্ৰিকেট খেলা সেইটো সিমান নাছিলে এতিয়া সেইটো বেছি হৈ গৈছে গ্ৰাম্য অঞ্চলত আমি যিবিলাক দেখিছিলোঁ সেইবিলাক ক্ৰিকেট খেলাৰ খেলাটো সিমান এটা হোৱা নাছিল কিন্তু এতিয়া বৰ্তমান টাউনে চহৰে গাঁৱে ভূঁঞে চব ক্ৰিকেট খেলা হৈ গ'ল বল খেলা ক্ৰিকেট খেলা হৈ গৈছে আগৰ পুৰণা খেলবোৰ কিছুমান বন্ধ হৈ গৈছে বন্ধ হৈ গৈছে যদিও কিছুমান গ্ৰাম্য অঞ্চলত বিহু সময়ত বা এনে খেল ধেমালি সময়ত বা স্কুলবিলাকত সেইবোৰ খেলা চলি আছে প্ৰাথমিক বিদ্যালয়বিলাকতো প্ৰায় এনেকুৱা সৰু সুৰা খেলাবোৰ হৈয়ে থাকে দৌৰা পিঠিত তোমাৰ বকচা লৈ দৌৰা তাৰছতে শিলগুটি মাৰ্বল খেল মাৰ্বল খেলাবিলাকো খেলিছিলে সৰু সৰু ল'ৰা ছোৱালীবিলাক এতিয়াও খেলে মাৰ্বল খেলা চাকোৰি খেলা ক্ৰিকেট এইবোৰ খেলে তাৰ উপৰিও এতিয়া লুডু চাইনিছ চাইনিছ চেকাৰ বুলি এটা কিছুমান গুটিৰ দ্বাৰাই খেলে চাইনিছ চেকাৰ তাৰছতে ছজন মানুহে একেলগে লগ হৈ এই চাইনিছ চেকাৰখন খেলা হয় সেইখন খেলটো হাৰা জিকা এটা আছে সেইটোও এটা ফূৰ্তি হাৰিলেও বেয়া লাগে জিকিলেও ভাল লাগে সেনেকুৱা এটা ফূৰ্তি লাগে কেৰম কেৰম খেলা হয় সেইটো প্ৰতি কম্পিটিশ্যন হয় কেৰমৰ কে কেৰম খেলি কম্পিটিশ্যন হয় পুৰস্কাৰ পায় সেইবিলাকতো মানুহৰ বহুত আনন্দিত হৈ গৈছিল ল'ৰা ছোৱালীবিলাকে স্কুল কলেজবিলাকতো আছে কেৰম খেলাবোৰ থাকে আৰু হাইস্কুলতো আছে সকলো ঠাইতে কেৰমৰ খেলাবোৰ আছে এই সকলোবোৰ খেলাৰ পৰাই সকলো ল'ৰা ছোৱালীয়ে বহুতখিনি অভিজ্ঞতা হৈ গৈছে বিশেষকৈ শাৰীৰিক মানসিক দৈহিক এইবোৰ গোটেইখিনি বস্তুৱে মানে সাঙৰি লৈছে তাৰ উপৰিও সমনীয়াৰ লগত এটা মিলাপিতা মিলা প্ৰীতিৰে থকা বা ডাঙৰক সন্মান কৰা এই সকলোবোৰ শিক্ষা একমাত্ৰ খেলাৰ যোগেদিয়ে হোৱা বুলি আমি ভাবিছোঁ খেলাৰ যোগেদিয়ে হয় কাৰণ ল'ৰা ছোৱালীৰ ম সদায়তো ঘৰখনৰ মা দেউতাৰ লগতে থাকিব নুখোজে সিহঁতৰ বন্ধু বান্ধৱৰ লগতো মিলা প্রীতিৰে থাকিব বিচাৰে বা খেল ধেমালি কৰিব বিচাৰে সেইকাৰণে এই খেল খেলবোৰৰ খেলবোৰৰ পৰাই মানুহৰ ল'ৰা ছোৱালীৰ বহুতখিনি অভিজ্ঞতা আৰু তেওঁলোকৰ মানে মানসিক শাৰীৰিক দৈহিক গোটেইখিনি জ্ঞান তেওঁলোকৰ আহি আহি আহিছে আহিব আৰু তেওঁলোকৰ কিছুমান মানে শৰীৰত যদি কিবা ফুন হৈ থাকে খেল ধূলাৰ মাজতে সেইবিলাক সংশোধন হৈ যায় কেতিয়াবা কাৰোবাৰ কাৰোবাৰ ভৰি বিষ হৈ থাকে কাৰোবাৰ কিবা হৈ থাকে এনে খেল ধ খেলা ধূলাৰ মাজেৰে কিছুমান এটা ব্যায়াম এটা ডাঙৰ ব্যায়াম এটা খেলা ধূলাটো ডাঙৰ ব্যায়াম এই ব্যায়ামৰ পৰা মানুহৰ এটা ডাঙৰ ব্যায়াম এটা হৈ যোৱাৰ পিছত বহুত বেমাৰ আজাৰৰ পৰাও মুক্তি পোৱা যায় সেইকাৰণে আমি এইবিলাক খেলাৰ পৰা আমি বহুতখিনি উপকৃত হৈছোঁ